অঁ হয় কওক বাইদেউ হয় হয় হয় আচ্ছা ক'বলৈ গ'লে আমাৰ তিনিচুকীয়াত আছে বাৰু বহুতো জেগা তেনেকৈ আছে আমাৰ গুঁইজান ঘাট আছে ক'বলৈ গ'লে মাগুৰী বিল আছে তেনেকুৱা বহুতখিনিয়ে জেগা আছে আপুনি কোনটোত প্ৰিফাৰ কৰিব বাৰু আপুনি সৰু ল'ৰা ছোৱালী লৈ কিনে আহিব নেকি বাৰু লগত

আচ্ছা আচ্ছা আচ্ছা তেন্তে আপোনালোকে প্ৰিফাৰ কৰক মোৰ মতে গুঁইজান ঘাটলৈ গুচি যাওক আপোনালোকে অ'কে অ'কে এই নাম্বাৰটোতে মোক কল কৰি দিব বাৰু দিয়ক